হেল্ল' অঁ মই বিৰাজে কৈছিলোঁ আপোনা আপুনি অ'টো চলায় ন অঁ হয় হয় হয় মানে মই কালি আপোনাৰ অ'টোখনত গনেশগুৰিৰ পৰা হেঙেৰাবাৰীলৈকে আহিছিলোঁ ধৰি লওক ইভিনিং চাৰিটা পাঁচটামানত অঁ মানে মই তাতে কি আছিলে মোৰ পাৰ্চটো চাগে তাতে থাকি গ'ল নেকি মানে মই পাৰ্চটো পোৱা নাই মোৰ সম্ভৱতঃ মই তাতে পাৰ্চটো ওলিয়াইছিলো অ'টোখনত তাতে থাকি গ'ল নেকি আপুনি চাব পাৰিব নেকি হয় চাই ক'বচোন হয় আছে ন অঁ মানে তাতে মোৰ মানে বহুত ইমপৰ্টেণ্ট ডকুমেণ্টছ আছে লাইচেন্স আছে আৰ চিখন আছিল সেইকাৰণে মানে আৰজেণ্ট লাগে মানে আপুনি কেতিয়া মানে মানে এইটো মোক দিব পাৰিব মানে মই এইখিনিতে থাকোঁ কি আছে হেঙেৰাবাৰীৰ আপোনাৰ নিজৰাপথত

হয় আপুনিতো এতিয়া অলপ দূৰত আছে ন আপুনি গধূলি মানে যেতিয়া আপোনাৰ আহে এইফালে আপুনি পাৰিলে এইটো নম্বৰত ফোন এটা কৰি দিব হয় হয় হয় মই ঘৰতে থাকিম মই মোৰ আজি কাম নাই বাৰু মই ঘৰতে থাকিম অঁ আপুনি ফোন এটা কৰি দিলেই হ'ল আপুনি মানে কেইটামানে ওলায় অলপমান আগতে কৈ দিব তেতিয়া মই ওলাই যাম হয় হয় ধন্যবাদ দেই